ধেমাজি জিলাখনত বিভিন্ন ধৰণৰ উল্লেখযোগ্য স্থান বা পৰ্যটকৰ আকৰ্ষণ কেন্দ্ৰ আছে সেইসমূহৰ ভিতৰতে আমি প্ৰথমেই উল্লেখ কৰিব পাৰোঁ ঘুগুহা দৌলৰ বিষয়ে এই দৌলটো বহু বছৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল আৰু এই দৌলটোৰ সম্পৰ্ক আছে আহোম ৰজা সৈতে আৰু এই দৌলটোত কিছুমান আহোম যুগৰে কৃৰ্তিচিহ্ন আমি দেখিবলৈ পাওঁ এই দৌলটোত ঊনৈছশ পঞ্চাছ চনৰপৰা একেৰাহে শিৱৰাত্ৰী অনুষ্ঠিত কৰি অহা হৈছে বৰ্তমান এই দৌলটিলৈ বহু সময়ত পৰ্যটক অহা পৰিলক্ষিত হয় বিশেষকৈ জানুৱাৰী মাহত এই জানুৱাৰী ফেব্ৰুৱাৰী এই মাহবিলাকত এই দৌলটিলৈ পৰ্যটকৰ পৰ্যটক অহা দেখিবলৈ পোৱা যায় ইয়াৰ উপৰিও ধেমাজি জিলাৰ ধেমাজি জিলাৰ নগাখেলীয়াত এখন শিশু উদ্যান আছে এই শিশু উদ্যানখন অসমৰ ভিতৰতে এখন দীঘল শিশু উদ্যান হিচাপে স্বীকৃত হৈছে এই শিশু উদ্যানখনত বিভিন্ন ধৰণৰ খেলা বস্তু আমি দেখিবলৈ পাওঁ আৰু লগতে এই উদ্যানখনত বিভিন্ন ধৰণৰ অৰ্কিড বিভিন্ন প্ৰজাতিৰ অৰ্কিড এটা অৰ্কিড সংৰক্ষণৰ গৃহ আৰু খেলা ধূলাৰ সামগ্ৰী আছে মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে এই উদ্যানখন ইয়াত প্ৰতিষ্ঠা কৰিছিল